স্কুলত গণিত বিজ্ঞান সমাজ বিজ্ঞান বিভিন্ন ভাষাৰ বিষয়ে যেনে অসমীয়া হিন্দী ইংৰাজী সংস্কৃত আদি শিকোৱা হয় ইয়াৰোপৰি বিভিন্ন ধৰণৰ ব্যৱহাৰিক জ্ঞান দিয়া হয় আৰু এইবোৰ শিক্ষা দিয়া শিক্ষকসমূহ ভাল আৰু উচ্চ শিক্ষিত বৰ্তমান সময়ত শিক্ষকসকলকো নিযুক্তি দিয়াৰ পূৰ্বে বিভিন্ন ধৰণৰ পৰীক্ষা আদি পতা হয় যেনে টেট বা চি টেট আদি আৰু বি এড বা ডি এল এড আদি ধৰণৰ অৰ্হতা থকাটো বাধ্যতামূলক কৰা হৈছে গতিকে শিক্ষকসকল উচ্চ শিক্ষিত